আদিতেই ভাৰতক জন্মদ্বীপ বুলি কোৱা হৈছিল এই জন্মদ্বীপৰ পৰা ক্ৰমান্বয়ে আহি আহি পৃথিৱীৰ বিভিন্ন দেশৰ পৰা মানুহবোৰ আহি আহি ভাৰতবৰ্ষৰ ইতিহাসত ইয়াত স্থান লাভ কৰিছিল কালক্ৰমত বিভিন্ন দেশৰ পৰা ভাৰতবৰ্ষলৈ আহি ভাৰতৰ সভ্য়তা সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ ইয়াতে নিগাজিকৈ থাকিবলৈ লৈছিল পৃথিৱীৰ বিভিন্ন দেশৰ শক হুন মোগল আদি দেশৰ মানুহবিলাক ইয়াত আহি ইয়াত নিগাজীকৈ থাকিবলৈ লৈছিল তাৰপিছতেই ইংৰাজসকল আহিল ষোল্লশ চনত এটা কোম্পেনীৰ জৰিয়তে আৰু ইষ্ট ইণ্ডিয়া কোম্পেনী সেইসময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বেপাৰ বাণিজ্য়ৰ চলেৰে একক স্থানীয় যিবোৰ ৰাজ্য় আছিল সেই ৰাজ্য়বিলাক এখন এখনকৈ দখল কৰি এটা সময়ত গোটেই ভাৰতবৰ্ষকে তেওঁলোকে অধিকাৰ কৰি লৈছিল আৰু তেওঁলোকে নিজাকৈ শাসন কৰিবলৈ লৈছিল স্থানীয় যিবোৰ ৰজা আছিল সেইবিলাক প্ৰধানতঃ হৈছিল আৰু এটা সময়ত তেওঁলোকক খেদাৰ বাবে ভাৰতবৰ্ষৰ মানুহ জাগ্ৰত হৈ উঠিছিল শেষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত এটা তীব্ৰ আন্দোলন গঢ়ি উঠিছিল আৰু এই আন্দোলনৰ ফলস্বৰূপে ঊনৈছশ সাতচল্লিছ চনত ভাৰত স্বাধীন হৈছিল এই আন্দোলনৰ কেইজনমান বিশিষ্ট নেতা জৱাহৰলাল নেহেৰু মহাত্মা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী লোকমান্য় তিলক তাৰপাছত সুভাষ চন্দ্ৰ বসু এইবিলাকৰ নেতৃত্বত ক্ৰমে আন্দেলনটোৱে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল আৰু শেষত ভাৰতবৰ্ষ স্বাধীন হৈছিল